বেহাৰবাৰী আউট পোষ্ট মোৰ জনপ্ৰিয় ধাৰাবাহিক গতিকে মই এইখন চাই বেছি ভাল পাওঁ এই ধাৰাবাহিকখনত প্ৰত্যেকজন অভিনেতাই আমাক যিবোৰ মনোৰঞ্জন দি যায় তাৰ মনোৰঞ্জনৰ খোৰাক আমি লৈ বহুত ভাল পাওঁ ধাৰাবাহিকখনে কেৱল মনোৰঞ্জন দিয়াই নহয় আমাৰ দৈনন্দিন জীৱনত ঘটি থকা কিছুমান ঘটনাৰো আভাস দিয়ে আৰু কিছুমান শিক্ষামূলক জ্ঞানো আমাক এই ধাৰাবাহিকখনে দি যায় গতিকে এই ধাৰাবাহিক খনেই মই বেছিকৈ চাওঁ